হেল্ল' অঁ কেনেকুৱা ভাল নে অঁ এই বহুত দিন আছোঁ আছোঁ বহুত দিন খা খবৰ পোৱা নাই অঁ অঁ অঁ এই মই মানে বিশেষ কথা এটাৰ কাৰণে ফোনটো কৰিলোঁ আৰু অঁ ল'ৰা কিহত আছে এতিয়া অঁ এই ভাল খবৰ এটা পাইছনে বাৰু এই এন এছ অঁ এন এছৰ যোগেদি এটা স্কলাৰশ্বিপ আহিছে সেই স্কলাৰশ্বিপটোৰ কাৰণে মানে ষ্টুডেণ্টবিলাকৰ কাৰণে এটা খুব বৰ এটা ভাল ব্যৱস্থা এটা দিছে এতিয়া মই আমাৰ ল'ৰাৰ কাৰণে মানে ফৰ্ম পূৰালোঁ অঁ এইটো খুব সম্ভৱ মানে পঞ্চাছৰ পৰা এক লাখমান টকাৰ ভিতৰত দিব অঁ গতিকে অঁ ফৰ্ম অঁ ফৰ্ম ফিল আপ কৰিলোঁ সেইকাৰণে মই ভাবিছোঁ লগতে বোলে তুমি ল'ৰাও দি দিয়া হওক তেতিয়া অন্ততঃ অন্ততঃ কিবা এটা অকণমান সুবিধা এটা পঢ়াৰ ক্ষেত্ৰত সিহঁতি কৰিব পাৰিব অঁ গতিকে অঁ অহা আজি দহ ছেপ্টেম্বৰৰ ভিতৰত এইখন পূৰা পূৰাব লাগিব বুলি ইয়াত ইনফৰ্মেশ্যনটো দিছে বাৰু অঁ অঁ এতিয়া মই বাৰু ফৰ্মটো এতিয়া অনলাইনত পঠাই দিম আৰু অঁ আৰু এই তথ্য যিবিলাক লাগে মানে পেন কাৰ্ড আধাৰ কাৰ্ড ইনকাম চাৰ্টিফিকেট তাৰপিছতে হেৰিখনো লাগিব নেকি সম্ভৱ অঁ ইনকাম চাৰ্টিফিকেটটো লাগিব ইনকাম চাৰ্টিফিকেটটো এতিয়া হেৰিৰ পৰা উলিয়াব লাগিব এইটো আমাৰ হেৰি চাৰ্কুল অফিচৰ পৰা অঁ মজাদাই মৌজাদাৰে লিখি দিব মৌজাদাৰে লিখি দিয়া পিছত চাৰ্কুল অফিচত দিব গতিকে তই যিমান পাৰ সোনকালে কামটো কৰি পেলা অঁ অঁ ঠিক আছে হ'ব হ'ব অঁ ছেপ্টেম্বৰ ভিতৰত অঁ ঠিক আছে বাৰু